মই মানে আজিলৈকে কোনো বাদ্যযন্ত্ৰ বজোৱা নাই কিন্তু মোৰ মন যায় বহুত মন যায় বাদ্যযন্ত্ৰ বজাবলৈ মানে মোৰ আমাৰ অসমীয়া বিহুত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ যেনে গগনা সুতুলি বজাবলৈ মন যায় আৰু লগতে হাৰমনিয়ামো বজাবলৈ মন যায় আনে যেতিয়া বজায় তেতিয়া ভাল লাগে শুনি দেখিও ভাল লাগে মোৰো শিকিবলৈ মন যায় তেনেকেই মোৰ মন যায় আৰু বহুত আগ্ৰহো আছে বজাবলৈ যদি শিকিব পাৰোঁ তেতিয়াহ'লে বজাম আৰু গীটাৰো বজাবলৈ মন যায় মোৰ